অঁ ক'ত আছা অঁ ইয়াতে ময়ো বাৰু টাউনতে হেৰি প্ৰগ্ৰেম এটা আছিলে যাবা নে কি এই ইয়াৰে আমাৰ চৰাইদেউতে সোণাৰী বুলি কয় হয় ভাবিছোঁ তাকে

স্কুলৰে হয় আৰু এনেই আৰু হয় যাম বুলি ভাবিছোঁ তাকে বা স্কুলৰ যেতিয়া অলপ স সন্ধিয়াৰ ভিতৰতে হ'ব আৰু অঁ আহিব চাগে কোনোবা কোনোবি তোমাৰ থলুৱাই হ'ব স্কুলৰ প্ৰগ্ৰেম যেতিয়া অঁ অঁ এতিয়াতো মই বিশেষ গম পোৱা নাই কিন্তু এনেই শুনামতে এই ওচৰৰে হ'ব আৰু কোনোবা তোমাৰ চৰাইদেউ ডিষ্ট্ৰিকতে ভিতৰতে কোনোবা

আছোঁ এনেই টাউনত আৰু বজাৰ সমাৰৰ কাৰণে আহিছোঁ যাম আৰু অঁ মোটামুটি আৰু আজিকালিতো ধৰা সৰু বুলিতো নহয় বাৰু যি হ'লে ডাঙৰে হয় তাকে এজন দুজন নহয় কেইবাজনো আৰ্টিষ্ট বুলি শুনিছোঁ এতিয়া থলুৱা

অঁ ওলাবা চেষ্টা কৰিম দুইটা দুয়ো লগত যাম আৰু তেনেকৈ হয় আৰু কৰ্মতে আছোঁ বাৰু ঠিক তেনেকুৱা আৰু সৰু সুৰা কিবা কিবি কৰি তোমাৰ পিছে অঁ একে নহ্ হয় হয় ওচৰৰ কথা ঠিক দছ কিলোমিটাৰৰ ভিতৰৰ

অঁ পঢ়ি শুনি অহা অঁ তুমিও তুমি সেইখন স্কুলৰ আছিলা জানো নাই নহ্ অঁ অঁ অঁ হয় অঁ তাকে অঁ বাকী তোমাৰ এই তুমিতো খেল খেলা ধূলা কৰা চাগে অঁ এনেই ৰাতিপুৱা অঁ অঁ অঁ লাগি থকা হৈছে

অঁ ঠিক খেলি আছোঁ আৰু তেনেকুৱা আৰু মাজে মাজে ওলাবা এই হেৰি হয় তাত মিৰ্দ্বীপহঁত আহিব বুলি শুনিছোঁ হয় হয় মিৰ্দ্বীপ আহিব অঁ আৰু

হয় নাই নাই এনেও সন্ধিয়াৰ ভিতৰতে শেষ হ'বতো স্কুলৰ প্ৰগ্ৰেম যেতিয়া সন্ধ্য়া সাত বজাৰ ভিতৰতে শেষ সন্ধিয়া সাত বজাৰ ভিতৰতে শেষ হ'ব বুলি ধৰিছোঁ আৰু আৰু আৰু স্কুলৰ প্ৰগ্ৰেম যেতিয়া আৰু আগবেলাছোৱাত ক্লাছ চ্লাছো হ'বতো অঁ আগ মানে এবেলা ক্লাছ হ'ব এবেলা তোমাৰ হেৰি হ'ব প্ৰগ্ৰেম হ'ব তেনেকুৱা মই ওলালে ধৰা ভাবিছোঁ তিনিটা চাৰিটামান বজাতে যাম তিনি চাৰি বজাত গ' তিনি চাৰিমান বজাত গ'লে ধৰা বাকী মিটিং মাটাংবোৰ থাকিবতো আগত আগৰছোৱা বা ত সেইখিনি হ'ব বা অন্য ধৰণৰ কিবা কিবি প্ৰগ্ৰেমো থাকিব পাৰে ঠিকটোত সেয়া নাচ গান কিবা কিবি

অঁ এনেকুৱা সময়তে শেষ হ'ব সাতটা চাৰে সাতটা আঠটা বজাৰ ভিতৰত শেষ হ'ব বাৰু আজিকালিতো পুলিচ পাৰ্মিশ্য়ন চাৰ্মিশনৰ কথা থাকেতো সেই তেনেকুৱাৰ ভিতৰতে শেষ হ'ব ধৰিছোঁ ঠিক আছে ঠিক আছে সেইটো জনাম বাৰু দেই ঠিক আছে দিয়া